হয় বিদ্যালয়ৰ পাঠ্যক্ৰমৰ বাহিৰে বহুতো কাৰ্য্য় স্কুলবোৰত আজিকালি অনুষ্ঠিত হয় দেখা যায় আজিকালি মানে সকলো গণতন্ত্ৰ দিৱস স্বাধীনতা দিৱস শিক্ষক দিৱস বহুতো পতা দেখা যায় তাৰোপৰি আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া খেল ধেমালি বছৰেকত খেল ধেমালি পাতে আৰু সেই খেল ধেমালিত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুস্থিত হয় আৰু সেই প্ৰতিযোগিতা যেনে খেল বুলি ক'লে কাবাডি খ' খ' দৌৰ প্ৰতিযোগিতা চট্ফুট ইত্যাদি আকৌ গানৰ প্ৰতিযোগিতা যেনেকে ভুপেন্দ্ৰ সংগীত জ্যোতিৰ সংগীত ৰাভা সংগীত লোকগীত বিয়া নাম আৰু সেই পুৰস্কাৰো দিয়া হয় তাৰ পাছত যেতিয়া শেষৰ দিনা মিটিং পতা হয় আৰু তাৰেই কোনোবা এটাত অংশগ্ৰহণ বুলি ক'লে সকলোতে অংশগ্ৰহণ কৰোঁ অংশগ্ৰহণ দৌৰতো কৰোঁ কাবাডি খ' খ'টো কৰোঁ চবতে অংশগ্ৰহণ কৰোঁ আৰু বেছিকৈ গানত অংশগ্ৰহণ কৰোঁ পাইছোঁ বিয়া নামত ফাৰ্ষ্ট হৈছোঁ চেকেণ্ড হৈছোঁ তেনেকে জ্যোতি সংগীততো ছেকেণ্ড হৈছোঁ ভুপেন্দ্ৰ সংগীতটো ফাৰ্ষ্ট হৈছোঁ আৰু এবাৰ দৌৰ প্ৰতিযোগিতাটো থাৰ্ড হৈছিলোঁ আৰু খ' খ'টো জিকিছোঁ আমি গোটেই দলটো তেনেকেই আৰু বহুতো খেলত অংশগ্ৰহণ কৰা হয় ভালো লাগে এনেকে বছৰেকৰ মূৰত খেল ধেমালিতো পতা যায় বহুতো ভাল লাগে সেইখিনি স্কুলৰ দিনতে উপভোগ কৰিলোঁ